এতিয়া ছাগলীৰ সচৰাচৰতে ফাপৰে খোৱা বেমাৰটো বেছিকৈ দেখা দেখা পোৱা যায় আৰু ফাপৰে খালে আপোনাৰ আমি ওচৰতে ভেটেৰিনেৰী আছে ভেটেৰিনেৰীৰ পৰা ডাক্তৰ আনি দৰৱ দিয়া হয় বেজিও দিয়া হয় তাত মলম কিবা সানিব দিয়ে পটাছ পানীৰ লেখীয়া কিবা এটা দিয়ে সা তাৰ গা ধুৱাবলৈ দিয়ে তেনেকৈ গা চা ধুওৱা হয় আৰু তেনেকৈ ছাগলী অলপমান ভাল হয় ধৰক আৰু আপোনাৰ এতিয়া গৰুৰ ক্ষেত্ৰত গৰু কিবা জিভাত ধেনা লেখীয়া হয় সেইবোৰ ধৰক আমি ভেটেৰিনেৰীৰ পৰা হেৰি ডাক্টৰ আনি বেজি দিয়া হয় তাৰপিছত দৰৱ খুওৱা হয় তেনেকৈ ভাল পায় এতিয়া কুকুৰাৰ ধৰক এই কিবা টোপনি লেখীয়া বেমাৰ এটা হয় সেই টোপনিওৱা বেমাৰটো হ'লেও আমি তেনেকৈ ভেটেৰিনেৰীৰ পৰা ডাক্তৰক আনো ডাক্টৰে নিশ্চয় দৰৱ দিয়ে দৰৱ খাই ভাল পায় আপোনাৰ ছাগ্ হেৰি গৰু ক্ষেত্ৰতো তেনেকুৱা একেই অলমান যত্ন কৰিবলগা হয় তেতিয়া যেতিয়া ধৰক যিবোৰ কিবা এটা বেমাৰ লাগে